হেল্ল' অঁ বাইদেউ কি কৰিছে অঁ বাকী ভালে আছে অঁ ভালেই ভালেই অঁ দোকানত বেছিভাগ তাই কেনেকুৱা বুলি

বাকী আমাৰ গৈছে আৰু আজিকালি আৰু জানে আৰু চব অনলাইন হেৰিত হয় যে এই কামবোৰ অঁ অঁ নিছে অঁ নিছে বাকী আপোনাৰ তাত বাৰু ধূপ দিছে নাই বাৰু অঁ নহয় নহয় আপোনাৰ এই যে আপোনাৰ মহিলা গোটত যে আপোনাৰ ধূপ যে হেৰি কৰে যে দিয়েগৈ যে বনাই বনাই অঁ কিমানকৈ লৈছে আপুনি কেইটকাকৈ লৈছে অঁ ঠিকে আছে বাৰু মোকো দিছিলেহি বাৰু ময়ো ইমান তেনেকৈয়ে শিকিলোঁ আৰু অঁ ঠিকে আছে এতিয়া অঁ ঠিক আছে দিয়ক পাছত কৰিম বাৰু অঁ ঠিক আছে অঁ